এ মা গাটো ভাল নাই নহয় পইচা পাতিও এতিয়া মেনেজ কৰিব পৰা নাই কেনেকৈ ডক্টৰ ওচৰলৈ নিও সোনকালে আহিব লাগিছিলে ক'ত আছে আপুনি তালে মই ফোন চোন কৰিলোঁ ফোনেই লগা নাই এতিয়া হেৰি আকৌ মা বিষ ছিখবোৰ বেছি হৈছে এতিয়া ডক্টৰ ওচৰলৈ এতিয়া নিবলৈ অসুবিধা হৈছে আপুনি সোনকালে অহা হ'লে ভাল আছিলে আকৌ তাৰপৰা মানে অ' পইচা পাতিও এতিয়া আকৌ বিচাৰিব লগীয়া হ'ব নহয় গম পাইছে নাই অ' ঠাণ্ডা দিনৰ কথা আকৌ দেৰিও হ'ব দেৰি হ'লে নহ'ব নহয় গম পাইছে নাই বেছিকৈ হৈছে আকৌ ঘপককৈ হ'ল এতিয়া অ' ঠিক আছে হ'ব নহ'লে অ' অ' অ'